কৰ্মচাৰীসকলক মই কাম কৰিবলৈ শিকাওঁ মোৰ ঘৰত হাঁহ কুকুৰা আছে যে তাহাঁতক কাম সেইবিলাককো কামত লগাওঁ আৰু তাহাঁতক কেনেকৈ কৰিব লাগে মই শিকাওঁ আৰু তাঁত তাঁতশালো আছে মোৰ তাঁতশাল ব'বলৈও মানুহক তেনেকৈ মই প প্ৰশিক্ষণ দিওঁ প্ৰশিক্ষণ দি কিনে তাহাঁতে নিজেই শিকিবলৈ আহে শিকি শিকাৰ পিছত তাহাঁতে নিজেই নিজে নিজৰ ঘৰত তাঁত বৈ কিনে নিজৰ উপাৰ্জন নিজেই কৰে কিন্তু মোৰ সেইবিলাকতো অকলেই নহয় মোৰ আমাৰ ঘৰতো বাগান চাগানবিলাকো আছে মোৰ তেনেকৈ কৰ্মচাৰী তেনেকৈ কাম কৰিবলৈও আহে কৰ্মচাৰীবিলাকে নিজে নিজে সপ্তাহটোত পাত তুলিবলৈ আহে পাত তুলি তাহাঁতক মই পইচা দিওঁ পইচা দিয়াৰ পিছত নিজৰ কামবিলাক তাহাঁতে নিজে কৰি যায় তাৰপৰা মই বহুত উৎপাদন উপাৰ্জনো হৈছে উপাৰ্জন হোৱাৰ পিছত মই লাভৱিত হৈছোঁ কিন্তু অকল মোৰ হাঁহ কুকুৰাই নহয় হাঁহ কুকুৰা ফালৰ পৰাও হৈছে আৰু হেৰি ফালৰ পৰাও হৈছে তাঁতৰ শাল ফালৰ পৰাও হৈছে তাঁতশালৰ ফালৰ পৰাও মই তাহাঁতক প্ৰশিক্ষণ দি কিনে শিকাই নিজে উপাৰ্জন নিজে কৰি আজি লাভৱান হৈছোঁ কিন্তু হাঁহ কুকুৰা ফালৰ পৰাতো নিজেই মই হাঁহ হেৰি কৰি কিনে তাহাঁতক হেৰি কৰি মেলি নিজে উপাৰ্জন কৰি নিজে হেৰি কৰি আছোঁ কুকুৰা কণী বেছি হাঁহ কুকুৰা বেছি মই বজাৰত দি কিনে উপাৰ্জন কৰি আছোঁ কিন্তু হেৰিয়ৰ ফালৰ পৰা তাঁতৰ শাল ফালৰ পৰাও উৎপাদন হৈছে উৎপাদন হৈছে মই উপাৰ্জন হৈছে উপাৰ্জন হোৱাৰ পিছত সেইফালৰ পৰাও মই লাভৱিত হৈছোঁ সেইবিলাক কাপোৰ মই বিক্ৰী কৰি কিনে দোকানে দোকানে দি মেলি মই উপাৰ্জন কৰোঁ উপাৰ্জন কৰাৰ পিছত তাহাঁতক দৰমহা দিওঁ দৰমহা দিয়াৰ পিছত তাহাঁতে নিজে হেৰি হৈছে কিন্তু আমি আমাৰ চাহ বাগান ফালৰ পৰাও হেৰি হৈছে চাহ বাগান ফালৰ পৰাও আমি বহুত উপাৰ্জন কৰি কিনে লাভৱিত হৈছোঁ তাহাঁতৰো লাভৱিত হৈছে মোৰো লাভৱিত হৈছে তাহাঁতক দিনটো হাজিৰা দি মেলি তাহাঁতক আহাৰ দানা ভাতে পানী খোৱাই মেলি তাহাঁতক খাবলৈ দি মেলি এই নিজৰ কাম নিজেই কৰে নিজৰ কাম বন আহি কিনে সপ্তাহটোত পাত ছিঙিবলৈ আহে পাঁচ ছগৰাকী মানুহ ছগৰাকী মানুহক খোৱাই বোৱাই মই হেৰি কৰি মেলি কেনেকৈ কৰিব লাগে শিকাওঁ এতিয়া গোটেইবিলাক কাম লগাই কিনে গোটেই সিহঁতৰ মানে সিহঁতৰ উপাৰ্জনটো নিজেই মোৰ উপাৰ্জনৰ পৰাই সিহঁতে কৰি আছে উপাৰ্জন কৰি মেলি সিহঁতে নিজে এতিয়া নিজে লাভৱিত হৈ আছে মোৰ ঘৰৰ পৰা কিন্তু অইন তাঁতৰ শাল ফালৰ পৰাও তেনেকুৱাই তাত সিহঁতে তাঁত ববলৈ আহি মানে নিজেই শিকি নিজেই কাপোৰ বিক্ৰী কৰি দোকানে দোকানে দি নিজে উপাধন উপাৰ্জন কৰিছে শিকি মেলি মই সেইবিলাকে হেৰি কৰি আছোঁ